হয় বেংকিং নথিপত্ৰসমূহ মই আঞ্চলিক ভাষাত উপলব্ধ হোৱাতো পচন্দ কৰোঁ কাৰণ মই বিশ্বাস কৰোঁ যে এই ক্ষেত্ৰত বেংকিং খণ্ডটোক সাধাৰণ জনতাৰ লগত যি যোগাযোগৰ যি সম্বন্ধ সেয়া অধিক দৃঢ় কৰিব বুলি মোৰ বিশ্বাস